বিছ জুন দুহেজাৰ এক পাঁচ চেপ্তেম্বৰ দুহেজাৰ বিছ বাইছ চেপ্তেম্বৰ দুহেজাৰ একৈছ ন চেপ্তেম্বৰ দুহেজাৰ চৌবিছ তেইছ চেপ্তেম্বৰ দুহেজাৰ ঊনৈছ